হেল্ল' অঁ হেল্ল' অঁ হয় কওকচোন অঁ পাৰিব আহিব থাকিবলৈ আহিম বুলি ভাবিছে হয় ন আপুনি

হয় হয়

একসপ্তাহমান আপুনি ধুনিয়াকে থাকিব পাৰে

ডাবল বেড হ'ব ডাবল বেড হ'ব হয় লৈ হয় হয় হয় হয়

তেতিয়া আপোনাৰ ভাড়াটো আপুনি ৰিজৰ্টৰ পৰা আপুনি চৰাইদেউলৈকে ভাড়া লৈ আহিব পাৰিব

তেনেকে আহিব পাৰিব হয় হয় হয় হয় হয় পাঁচশ ওচৰা ওচৰিত আপুনি আহিব পাৰিব

এক্সট্ৰাকে আপোনাৰ অঁ তাত খোৱা বোৱাৰ ব্যৱস্থা আছে কিন্তু আপুনি পইচা দি খাব লাগিব হয় হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় হয় হয়

হয় হয় আপুনি কিন্তু অঁ হয় কিন্তু আপুনি আগেই কণ্টেক্ট কৰি থ'ব লাগিব

কিন্তু ৰুম এভেইলেবল পাব আপুনি

হয় আপোনাৰ কোনো অসুবিধা নহয় সুবিধা হ'ব হয়

নিশ্চয় নিশ্চয় নিশ্চয়

নিশ্চয় নিশ্চয় এইটো ডিচকাউণ্ট দিয়া হ'ব হয় নিশ্চয় হয় নিশ্চয় নিশ্চয়

হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় স্বাগতম ঠিক আছে বাৰু বাৰু লগ পাম ঠিক আছে